পশুধনৰ মানসিক অৱস্থাই সিহঁতৰ সিহঁতৰ খাদ্য সামগ্ৰী গাখীৰ মাংস আদিৰ ওপৰত ভালদৰে প্ৰভাৱ পেলায় ইয়াৰ প্ৰভাৱ পেলায় ইয়াৰ প্ৰভাৱ পেলাই যিটোৱে মানুহৰ ওপৰতো আওপকীয়াকৈ প্ৰভাৱ পেলাই হয় পশুপামসমূহৰ ইহঁতে মানসিক সুস্বাস্থ্যৰ প্ৰতি অতি গুৰুত্ব দিয়া গুৰুত্ব আৰোপ কৰিব লাগে আপুনি ইয়াৰ পৰামৰ্শ কি তাৰনো কিনে পৰামৰ্শ হ'ব যোনটো চবেই জানিবই লাগে আৰু পৰামৰ্শ মানে আৰু যেনে এতিয়া মই এখন ব্ৰইলাৰ ফাৰ্ম খুলিছোঁ ব্ৰইলাৰ ফাৰ্মৰ ব্ৰইলাৰ ফাৰ্মত যিখিনি যিখিনি দৰৱ পাতি এই দৰৱ পাতিখিনি ভালদৰে ব্যৱহাৰ কৰিব লাগে অতি অতি অতিমাত্ৰা অতিমাত্ৰা ব্যৱহাৰ কৰিব নালাগে আৰু স্বাস্থ্যৰ প্ৰতি যতন ৰাখিব লাগে আৰু সেই যাতে যাতে সেই পশুধনটো বা যিবিলাক পশুপালন কৰা হয় সেই পশুবিধক শৰীৰৰ ওপৰত বেছি প্ৰভাৱ দিব নালাগে প্ৰভাৱ পেলাব নালাগে আৰু যদি প্ৰভাৱ পেলোৱা হয় সেই সেই মাংসইটো আকৌ মানুহে মানুহে খায় সেই মাংসৰ পৰাই আমাৰ মাকৰ মাজত বহুতো প্ৰভাৱ পেলায় যেনেকৈ আকৌ গৰু গৰুৰ গাখীৰ গৰু গাখীৰ যদি গৰু গৰু গাখীৰ গৰু গাখীৰ যেনিবা গৰু গাখীৰ গৰুজনীৰ অৱস্থাই যদি অতিকৈ বেয়া হয় তেতিয়া তাৰ গাখীৰ খালেও মানুহ মানুহৰ শৰীৰতো বহুত প্ৰভাৱ পেলায় গাখীৰ গাখীৰ গাখীৰেটো মানুহক পুষ্টিৰ পুষ্টিৰ বাবে খোৱা হয় আৰু এই গাখীৰ যদি অলপ পশুধনটোৰ বেয়া হয় তেতিয়া গাখীৰ খাইনো কি হ'ব বা খোৱাৰ মূল কাৰণ হ'ব কি চবটো বেয়া বেয়াই বেয়াই হ'ব ন মাংসটোত ক'লোৱেই মাংসটো যদি ভাল ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতে পৰিচ্ছন্নতাই যদি নাৰাখে পশুটো আৰু সেই মাংস খালেতো মানুহৰ মাজৰ বা মানুহক বহুতো প্ৰভাৱ পেলাই বেমাৰ আজাৰৰপৰা ধৰি বেমাৰ আজাৰৰপৰা ধৰি চব হৈ এটা শৰীৰ শেষ কৰি দিব আৰু